হেণ্ড পাম্প আমি সাধাৰণতে পানী তুলিবলৈ বা পানী উলিয়াবলৈ ব্যৱহাৰ কৰোঁ হেণ্ড পাম্প ব্যৱহাৰ কৰোঁতে মানুহৰ শক্তি প্ৰয়োগ কৰিব লগীয়া হয় ইয়াক কোনো বৈদ্যুতিক শক্তি প্ৰয়োগ কৰিব লগীয়া নহয় হেণ্ড পাম্প গোটেই পৃথিৱীতে বহুলভাৱে ব্যৱহাৰ কৰা হয় কাৰণ উন্নয়নশীল বিশেষকৈ দেশবোৰত ইয়াৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় কাৰণ সেই দেশবোৰত কম খৰচত পানী উলিয়াবলৈ ব্যৱহাৰ যোগ্য আটাইটকৈ কম খৰচী যন্ত্ৰটোৱেই হৈছে হেণ্ড পাম্প হেণ্ড পাম্পত এডাল হেন্দেল লাগি থাকে এমূৰে আৰু অন্য এটা মূৰত হেন্দেল ভাল হেন্দেলডালৰ এডাল লাঠি সংযোজিত হৈ থাকে আৰু সেই লাঠিডালৰ লোহাৰৰ হয় সেই লাঠিডালৰ মূৰত এটা ৰবৰৰ ৰিং থাকে যেতিয়া আমি পানী উলিয়াবলৈ এবাৰ তললৈ এবাৰ ওপৰলৈ ঠেলা হেচা কৰোঁ হেন্দেলডালৰ লগতে লাঠিডালো উঠা নমা কৰে আৰু লাঠিডালৰ লগতে ৰবৰৰ ৰিংটোৱে পানী ওপৰলৈ টানি উলিওৱাত সহায় কৰে হেণ্ড পাম্পৰ ওচৰত মানুহে শাৰী পাতি থকা দেখিছোঁ কাৰণ যেতিয়া চৰকাৰে এটা হেণ্ড পাম্পৰ ব্যৱস্থা কৰি দিছিল আমাৰ গাঁৱত যিটো সময়ত পানী ওলায় সেই সময়টোতে সকলো মানুহ পানী উলিয়াবলৈ শাৰী পাতি থাকে গৰম দিনত ই শুকাই নাযায় কাৰণ গৰম দিনত গৰম দিন যিহেতু বাৰিষাৰ কাল বহুত বেছি বৰষুণ হয় সেইবাবে বৰষুণ হোৱাৰ ফলত ভূ গৰ্ভৰ ওপৰতে পানী থাকে যিহেতু গৰম দিনত ইয়াৰ পানী শুকাই নাযায়